অ' এইখন কলেজ ৰেষ্টুৰেণ্ট হয়নে অ মই মানে এই হেৰি চিকেন বিৰিয়ানী অৰ্ডাৰ দিব বিচাৰিছোঁ হয় হয় অ' অ' হয় এই মোক মানে হেৰি আঠটা বজাত লাগে হয় আজি মানে আঠটা বজাত লাগে মোৰ মানে লগৰ চাৰিজন মান আহিব পাঁচটা সব মিলাই পাঁচটা অৰ্ডাৰ দিছোঁ আপুনি আঠটা বজাত পোৱাই দিব হয় ভালদৰে পেকিং কৰি দিব দেই আৰু দামবোৰ কেনেকৈ লৈছে এই অলপ কমাই ল'ব আপোনাৰ পৰা সদায় অৰ্ডাৰ কৰি খায়ে আছোঁ আৰু আপুনি ইমান বেছি হয় অ দুটকামান অলপ কমাই ল'ব হ'ব দিয়ক হয় হয় আপুনি পঠিয়াই দিব দেই